বৰ্তমান যুগটোক ডিজিটেল যুগ বুলি কোৱা হৈছে এই ডিজিটেল যুগত প্ৰযুক্তি বিদ্যা আৰু ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ অসমীয়া ভাষীসকলে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে যিহেতুকে এই ডিজিটেল যুগত আমাৰ অসমীয়া ভাষাটো বহুলভাৱে প্ৰচাৰিত আৰু ব্যৱহৃত নহয় এই প্ৰচাৰিত আৰু ব্যৱহৃত নোহোৱাৰ কাৰণে আমি অসমীয়া ভাষীসকলে বহুতো ভাল ভাল কথা জনাৰ পৰা বিৰত থাকিবলগীয়া হৈছে আৰু সেয়েহে এই প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত অসমীয়া ভাষাটো কেনেবাকৈ ব্যৱহাৰ কৰি আমাৰ অসমীয়া ভাষীসকলৰ কাৰণে ডিজিটেল মাধ্যমটো উপযোগী কৰিব পাৰিলে ভাল হয় বুলি ভাবো নহ'লে আমি অসমীয়া ভাষীসকল বহুতো ভাল ভাল কথা জনাৰ পৰা বিৰত থাকিবলগীয়া হৈছে আৰু আমি বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো যিহেতু আমি অসমীয়া ভাষাটোৰ বাদে বেলেগ ভাষাসমূহ আমি ভাল ধৰণে আয়ত্তও কৰা নহয় আৰু জনাৰো তেনেধৰণে ব্যৱস্থা হয়তো নাই সেয়েহে আমি বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছো